মই জীনছ্ পেণ্ট এটা লৈছিলোঁ পেণ্টটো পিন্ধি বিশেষ আৰাম পাইছোঁ আৰু যি কি নহওক দামটোও যথেষ্ট কম পাইছোঁ বেলেগ জীনছ্ পেণ্টৰ তুলনাত গতিকে মই এইটো জীনছ্ পেণ্ট ভাল পাইছোঁ আৰু আগলৈও তেনেকুৱা জীনছ্ পেণ্ট পাম বুলি আশা ৰাখিলোঁ